হেল্ল' কওকচোন অঁ জানিব বিচাৰিছে ভলিবলৰ বিষয়ে অঁ ঠিক আছে আমাৰ এটা ক্লাব আছে ড্ৰেমেটিক ক্লাব বুলি কয় অঁ সেইটোৰ জৰিয়তে আমাৰ খেলবিলাকক কচিং কৰা হয় আমাৰ যিসকল খেলিবলৈ ইচ্ছা কৰে প্লেয়াৰসমূহ তেওঁলোকে আহে আহি পেলাই জানি জানি যায় গোটেই কথাবিলাক এনেকুৱা আমাৰ এটা জইনিং ফিজো আছে আৰু চেক অঁ ফিজবিলাক মানে কেনেকুৱা হয় ধৰা এনেকৈ সাতশ আঠশৰ ভিতৰতো হয় মানে কিমান সময়লৈকে আমি দিব পাৰোঁ সেইটোৰ ওপৰতো ভিত্তি কৰে আৰু আমাৰ মানে কি আবেলি হ'লে ধৰি লওক এটা টাইম আছে স্কুলৰ পৰা ল'ৰা ছোৱালী অহাৰ পিছত তেনেকুৱা সময়টো আমি মানে সুবিধাটো বেছি পাওঁ আৰু ল'ৰা ছোৱালীৰ স্কুলবিলাকো হৈ যায় আৰু খেলাবিলাকো আৰম্ভ হৈ যায় আমি এক ঘণ্টা দেৰ ঘণ্টা দুঘণ্টালৈকেও আমি এনেকৈ সিহঁতক শিকাওঁ সিহঁতক শিকাওঁ এই এনেকৈ ভাগ ভাগ কৰি দিয়া হয় যেনে কিছুমানক আমি মৰ্ণিং দিলোঁ কিছুমানক আমি ইভিনিং দিলোঁ বিভিন্ন ধৰণৰ আহে ন' অলপ সৰু মানে ল'ৰা ছোৱালীও আহে দহ বাৰ বছৰীয়া কিছুমান মানে ধৰক ষোল্ল সোতৰ বছৰীয়া এনেকুৱাও আহে আৰু কিছুমান বহুত ডাঙৰো হয় মানে গতিকে আমি তেনেকেই ভাগ ভাগ কৰি শিকোৱা হয় আমি অঁ আৰু কি কেনেকুৱা ধৰণৰ জানিব বিচাৰিছা অঁ আমাৰ এই আমাৰ ইয়াতে শিকি পেলাই ধৰা আমি এনেকুৱা প্লেয়াৰবিলাকক আমি লৈ গৈছোঁ ওচৰে পাজৰে লিভবিলাকত আমি জইন কৰাইছোঁ বা ইণ্টাৰডিষ্টিকো খেলাইছোঁ আৰু ৰিচেণ্টলি আমি এখন হেৰিত আমি মানে ভাল নাম কৰি পেলাই আহিছোঁ ল'ৰা ছোৱালীয়ে বহুত তাৰ মাজতে বহুত ভালো কৰিছে স্কলাৰশ্বিপৰ ব্যৱস্থাটোও আছে গতিকে মানে বিচাৰিলেই মানে গোটেইখিনি পোৱা যাব আৰু যোগাযোগটো কৰি থাকিব আপুনি হয় ঠিক আছে আপুনি সেই ড্ৰেমেটিক ক্লাবটো আপুনি গমেই পাব কোনখিনিত আছে